অই ছোৱালী হেল্ল' কি কৰি আছ অঁ এই হেৰি ভাত পানী ভালেই ভালেই ভাত পানী খালি নাই কিহেৰে খালি বা খালোঁ খালোঁ কিহেৰে খালি বা কি এইবাৰ হেৰি বাৰীত কি শাক পাচলি নাই নি এই আমাৰো তেনেকুৱাই নহয় আনকালে কৰোঁ আকৌ শাক পাচলি এইবাৰ আকৌ টাইমটো নিমিলিলে শাক পাচলি কৰিবলৈ অঁ সেইদিনাখন সেই ঘৰতো সেই সকাম এখন আছিলে সকামতো সেই তেনেকুৱাই আৰু মানে সাৰ দিয়া কবি কিবাকিবি তেনেকুৱা বছেৰেকীয়া অঁ তোক আকৌ ক'বলৈই নহ'লে নহয় অঁ হেৰি নহয় এই কি বুলি কয় মাংস অকণমানে মাংস অকমানকৈ আনি আৰু কিবা এটা কৰিব লাগে বুইছ বহুত দিন তোক দেখাও নাই ওলাবি নেকি নহ'লে বজাৰলৈকে অঁ অঁ শাক পাচলিকেইটামান আনি মাংস চাংস লৈ আৰু লাইপাতা আৰু যদি ডাঙৰ হয় আৰু লাইপাতা অলপ আনিম হাঁ তহঁতৰ ঘৰতে বনাম আৰু খাম ন অঁ ঠিক আছে এতিয়া ৰাখিছোঁ বাৰু হেৰি কৰিবি এই কি বুলি কয় যোৱাৰ টাইমত মোৰলৈ কল এটা কৰি দিবি দেই ঠিক আছে দে হ'ব